মোৰ মনত থকা পাঁচটা বিশেষ দিনৰ ভিতৰত প্ৰথমটো হৈছে দুহেজাৰ চৈধ্য চনৰ চৈধ্য জুন অৰ্থাৎ সেইদিনা মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট অৰ্থাৎ ফলাফল ঘোষণা হৈছিল আৰু ফলাফলটো মই ৰাতিপুৱাই পাইছিলোঁ আৰু ফলাফলটো ঘোষণা কৰাৰ পিছত মই মানে গছত থকা এটা সাপ ধৰিছিলোঁ আৰু সেই দিনটোতে মোক সাপে খুটিছিল গতিকে সেই দিনটো মোৰ কাৰণে এইটো কাৰণে মনত থাকিলে কাৰণ দেউতা ঘৰত নাছিল আৰু মোৰ ৰিজাল্ট দিছিল মই সাপে খোটা তেনেধৰণে সৰ্পদংশনৰ পিছতো মই স্কুললৈ গৈছিলোঁ হস্পিতাল নোযোৱাকৈ আৰু তাত মোৰ মূৰ ঘূৰাইছিলে মূৰ ঘূৰোৱাৰ ফলত কি হৈছিল যে মোক গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলে একেলগে হস্পিতাললৈ চিকিৎসালয়লৈ মোক লৈ গৈছিল মোৰ মাক মাতিছিল আৰু সেই দিনটো সেইটো কাৰণে সেই ফলাফলৰ দিনটো জীৱনৰ প্ৰথম পৰীক্ষাৰ ফলাফল মোৰ বহুত ভালদৰে মনত আছে আৰু চিৰদিন মনত থাকিব কাৰণ সেইদিনাই মোৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল সেইদিনাই মোক সৰ্পদংশন হৈছিলে আৰু লগতে মোক সকলোৱে দুটা খবৰ ল'বলৈ আহিছিল এটা হৈছে মোৰ পৰীক্ষাৰ ফলাফল আৰু আনটো হৈছে মোৰ সৰ্পদংশনৰ কাৰণ কি হ'ল কেনেকে মোক খুটিবলৈ পালে সেইটো আৰু দ্বিতীয়টো মোৰ স্মৰণীয় দিন হৈছে মোৰ কলেজত যেতিয়া প্ৰথম আমাৰ নৱাগত আদৰণি সভা পাতিছিল সেই দিনটো মোৰ মনত আছে সেই দিনটোৰ কথা ক'বলৈ গ'লে খুবেই ভাল লগা দিন আছিল সকলো নবীন প্ৰবীণ সকলো শিক্ষাৰ্থীক একেলগে পৰিচয় কৰাই দিয়া হৈছিল সেই দিনটো মোৰ মনত আছে সেই দিনটো আছিলে দুহেজাৰ ষোল্ল চনৰ আগষ্ট মাহৰ বাৰ তাৰিখে সেই দিনটো মোৰ বিশেষভাৱে স্মৰণীয় হৈ ৰ'ব কাৰণ সেই দিনটোত বহুত ফূৰ্তি কৰিছিলোঁ আৰু লগতে বহুত শিক্ষকসকলৰ লগত বহুত ওচৰৰ সম্পৰ্ক এটা স্থাপন হৈছিল আমাৰ দাদা বাইদেউসকলৰ লগত এটা সম্পৰ্ক স্থাপন হৈছিল সেই দিনটো মোৰ মনত থাকিব আৰু তৃতীয়টো দিন হৈছে মোৰ জীৱনৰ বহুত এটা আবেগিক দিন বা মোৰ এটা মনত থকা দিন সেইটো হৈছে দুহেজাৰ সোতৰ চনৰ ওঠৰ মে' যোনদিনা মই মোৰ প্ৰেমিকাক মই লগ পাইছিলোঁ মই তেওঁক নিজৰ অন্তৰৰ কথাবোৰ খুলি কৈছিলোঁ আৰু আমি দুয়ো এটা শপত খাইছিলোঁ যে আমি চিৰদিন একেলগে থাকিম গতিকে সেই শপত আজিও ৰাখি আছোঁ তৃতীয়টো সেইকাৰণে দিন মই ক'ব খোজো যে দুহেজাৰ সোতৰ চনৰ ওঠৰ জুন ওঠৰ মে' ওঠৰ মে'টো মোৰ কাৰণে এটা চিৰস্মৰণীয় দিন মে' মাহৰ ওঠৰ তাৰিখটো সেইটো হৈছে এই কাৰণে যে যাক মই নিজৰ জীৱনৰ লগৰী বুলি ভাবিছিলোঁ তেওঁক মই সদায় কাষত পাইছোঁ আৰু তেওঁ চিৰদিন মোৰ লগত অছে মোক সকলো খোজতে তেওঁ সহায় কৰি আহিছে সকলো খোজতেই তেওঁ মোৰ লগত নিঃস্বার্থভাৱে তেওঁ মোক সমৰ্থন জনাই আহিছে যাক মই কেতিয়াও ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ বা ধন্যবাদ তেওঁৰ কাৰণে এটা খুবেই সৰু শব্দ তেওঁ মোৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ বুলি মই ভাবোঁ আৰু তাৰপিছত চতুৰ্থটো দিন হৈছে মোৰ যেতিয়া বাৰ বিয়া হৈছিল দুহেজাৰ বিশ চনৰ এপ্ৰিল মাহৰ বাইছ তাৰিখ দুহেজাৰ বিশৰ এপ্ৰিল মাহৰ বাইছ তাৰিখে মোৰ বাৰ বিয়া হৈছিলে এইটো এটা খুব সুখৰ আৰু খুব দুখৰ দিন সুখৰ এই কাৰণে যে মোৰ বাৰ জীৱনৰ যি লগৰী তেওঁক বায়ে বিচাৰি পালে আৰু তেওঁ খুবেই সুখী এতিয়াও সুখী আজি তিনি বছৰ হৈ গ'ল তেওঁলোক খুবেই সুখী তেওঁলোকৰ এটা সৰু ভাল লগা সৰু ধুনীয়া মাইনাও আছে গতিকে সেই দিনটো মোৰ কাৰণে বহু স্মৰণীয় ভাল লগাখিনি ক'লো বেয়া লগা এই কাৰণে যে যোনজনী বাক মই সৰুৰে পৰা মোৰ দ্বিতীয় মা হিচাপে পাই আহিছিলোঁ সেই বাজনী আজি বিয়া হৈ গুচি যোৱা তিনি বছৰে হ'ল তাৰ আগলৈকে ভাল লগাকৈ বেয়া লগাকৈ কেতিয়াবা মৰমতে হওক বা কেতিয়াবা খঙতে হওক বহুত কাজিয়াও লাগিছিলোঁ আৰু বায়ে মোক ভুলখিনি দেখুৱাই দিছিল আৰু কেতিয়াবা আমাৰ বহুত বেয়াকৈও কাজিয়া হৈছিল মাৰটো বাৰু ময়ে খাইছিলোঁ শেষত সেইটো বেলেগ কথা কিন্তু সেইটো হৈছে মোৰ কাৰণে অন্য এটা বহুত স্মৰণীয় দিন চতুৰ্থটো পঞ্চমটো হৈছে যেতিয়া আমি দুহেজাৰ একৈছ চনৰ ডিচেম্বৰ মাহত আমাৰ কলেজৰ পৰা এটা শিক্ষামূলক ভ্ৰমণত গৈছিলোঁ কল কলকাতালৈ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানলৈ মোৰ লগত গৈছিলে মোৰ সহপাঠীসকল যিহেতু আমি স্নাতকোত্তৰ পাঠ্যক্ৰম কৰি আছিলোঁ জীৱবিজ্ঞানত মোৰ সহপাঠীসকল গৈছিলে চ' শতাব্দী গৈছিলে আৰু হিমাংশু লতা এনেকে কৰি আমি প্ৰায় চৈধ্যজনীয়া এটা দল লগত ছাৰসকল গৈছিল বাইদেউ গৈছিল সেইটো মোৰ কাৰণে এটা বিশেষ স্মৰণীয়া দিন আৰু তাত মোৰ শতাব্দীৰ লগত খুবেই আন্তৰিকতা খুবেই হৈছিলে আমি ঘূৰি আহোতে একেটা চিটতে বহিছিলোঁ তেতিয়া আন্তৰিকতাও বাঢ়িছিলে আৰু আমি ইজনে সিজনক যথেষ্টখিনি কথা খুলি ক'ব পাৰিছিলোঁ নিজৰ জীৱনৰ কিছুমান ঘটনাও আমি ইজনে সিজনৰ লগত আদান প্ৰদান কৰিছিলোঁ গতিকে সেইটো এটা মোৰ জীৱনৰ অতি স্মৰণীয় দিন বুলি মই ক'ব বিচাৰোঁ এইকাৰণেই যদি সেই দিনটো নাথাকিলেহেঁতেন তেতিয়াহ'লে হয়তো আজি আমি ইজনে আনজনক চিনাকি হ'ব নোৱাৰিলোহেঁতেন তাই বা বাকী সকলোৰে এতিয়াও মোৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছে আৰু আমি ইজনে সিজনক সকলো সময়তে চাপ'ৰ্ট কৰি আহিছোঁ প্ৰত্যেকসকল প্ৰত্যেকজন সহপাঠীয়ে আৰু গতিকে সেই দিনটো পঞ্চমটো মোৰ স্মৰণীয় দিন প্ৰথমটো হৈছে যিদিনা মোৰ মেট্ৰিকৰ ৰিজাল্ট দিছিল দুহেজাৰ চৈধ্য চনৰ চৈধ্য জুন দ্বিতীয়টো হৈছে মোৰ কলেজৰ নৱাগত আদৰণী সভা তৃতীয়টো হৈছে মোৰ জীৱনৰ এটি স্মৰণীয় দিন দুহেজাৰ সোতৰ চনৰ ওঠৰ মে' চতুৰ্থটো হৈছে মোৰ বাৰ বিয়া দুহেজাৰ বিশ চনৰ বাইছ এপ্ৰিল তাৰিখে আৰু পঞ্চমটো হৈছে দুহেজাৰ একৈছ চনৰ যোনটো আমাৰ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানলৈ যোনটো ভ্ৰমণ এই পাঁচটা দিনে মোৰ জীৱনৰ অতি ভাল লগা আৰু মনত থকা দিন বুলি মই ক'ব বিচাৰোঁ